অঁ ক'ত আছে বাৰু আপুনি অঁ অ' নহয় হেৰি কথা এটা ভাবিছিলোঁ এই আমাৰ আমাৰ তাৰমানে এই আপ্ গোট আত্মসহায়ক গোটটোতো আমাৰ নাই সেইকাৰণে আমি খুলোঁ নেকি এটা খুলিব নেকি আমাৰ লগতে অঁ সেয়াই তাৰমানে খুলিম বুলি ভাবিছোঁ সেইটো কাৰণে সুধিছোঁ তাৰমানে খুলিব নেকি বোলো অঁ অঁ মানুহ দুগৰাকীমান কমি আছে বাৰু মই সেইকাৰণে বোলো সেইটো চুকৰ দুজনীমান ওলাব পাৰিব নেকি আপোনালোকৰ ছাইড আমাৰ এইফালে চাৰিগৰাকী পাঁচগৰাকীমান হৈছে সেইফালৰ পৰা যদি পাঁচগৰাকী ওলাই হ'ব মানে কি কম দহগৰাকীতো লতো লাগেই গোট খুলিবলৈ এনে বাৰু হেৰি কি কয় জানে নেকি গোটৰ বিষয়লৈ ক'ত কি কৰিব লাগে মইতো সিমান নাজানো সেইকাৰণে সুধিছোঁ অঁ সেইটো বাৰু গম পাইছোঁ দহগৰাকী কম হ'লে নহয় ছাগৈ ন অঁ এনে বাৰু কি কি কৰিব লাগে বাৰু মই ইমান নেজানো কি কৰিব লাগে বাৰু

অঁ অঁ অঁ অঁ অঁ অঁ

নিদিয়ে গোটত থাকিলে বহুত সুবিধা হয় বাৰু মই সেইটো কাৰণে মোৰো ইমান বিশেষ নাজানো আৰু কমিও আছে যে মই বোলো সোমাই নেকি আপুনি অলপমান জানে সেইকাৰণে আপোনাকে সুধিছোঁ কি হয় আপুনি অলপমান

অঁ অঁ তেতিয়াহ'লে তেতিয়াহ'লে আৰু কেতিয়া একেইদিনতে গোটটো ঠিক কৰিব লাগিব তেতিয়া আমি লগ লাগি পিনি তেতিয়া আৰু আমাতকৈওতো জনা মানুহ আছে সিহঁতৰ ওচৰলৈও এপাক যাম ছাগৈ ওলাব অঁ ঠিক আছে আপুনি হেৰি কৰিব ওচৰৰকেইগৰাকীক ক'ব আপুনি অঁ খবৰ দিব অঁ ঠিক আছে হ'ব দিয়ক